মোৰ শৈশৱকালটো বহুত ধুনীয়া আছিল মই আগতে নাচ গান জাঁপ দৌৰ চবতে পাকৈত আছিলোঁ মই নাচি বাগি বহুত ভাল পাইছিলোঁ সৰুতে বহুত ফূৰ্তি কৰিছিলোঁ বহুত স্কুললৈ সদায় আহোঁ বহুত ভাল পাওঁ এদিন কি হ'ল দহখন স্কুলৰ ভিতৰত দৌৰ প্ৰতিযোগিতা পাতিছিলে তাত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ দহখন স্কুলৰ ভিতৰত মই প্ৰথম স্থান পাইছিলোঁ মোৰ ইমান ভাল লাগিছিলে মনটো চাৰ বাইদেউহঁতে ইমান মৰম কৰিছিলে মাহঁতে ভাল পাইছিলে প্ৰাইজ দিছিলে ফূৰ্তি কৰিছিলোঁ খেল ধেমালি একদম ইমান ভাল লাগিছিলে তেতিয়া বহুত মানুহ গোট খাইছিলে একদম তাৰ পিছত মাহঁতো বহুত ফূৰ্তি কৰিছিলে ময়ো বহুত ভাল পাইছিলোঁ সেই দিনটো মোৰ আজিও বহুত বিশেষ স্মৃতি হৈয়ে মোৰ আজিও মনত পৰে সেই দিনটো